হাঁহ কুকুৰা পোৱালি জন্ম দিয়া প্ৰক্ৰিয়াটো ক'বলৈ দিছে আৰু মই তাকে কওঁ হাঁহ মতা হাঁহ মাইকী হাঁহ পুহিলে কণী পাৰে কণী দিয়াৰ পাছত হাঁহজনীক আমি উমনি বহাওঁ উমনি বহাবলৈ হ'লে এটা টুকুৰিত আমি খেৰ দিওঁ খেৰ দিয়াৰ পাছত হাঁহখিনি কণীখিনি ধুনীয়াকৈ আমি টুকুৰিটোত সজাই লওঁ সজাই লোৱাৰ পাছত আমি হাঁহজনী বহাই দিওঁ হাঁহে কিন্তু একৈছ দিনত পোৱালি উঠাই আৰু কুকুৰা কুকুৰা এটা কুকুৰা আৰু মতা কুকুৰাও লাগিব মাইকী কুকুৰাও লাগিব গতিকে মাইকী আৰু মতা কুকুৰা পুহিলে যেতিয়া কুকুৰাই কণী পাৰে সেই হাঁহৰ নিচিনাই এটা টুকুৰি লৈ টুকুৰিত আমি ধুনীয়াকৈ খেৰ দি দিওঁ খেৰ দি ধুনীয়াকৈ কণীখিনি সজাই দিওঁ আমি এঘাৰটাও দিব পাৰোঁ ষোল্লটাও দিব পাৰোঁ একৈছটাও দিব পাৰোঁ দি পেলাই আমি বহাই দিওঁ বহাই দিয়াৰ পাছত কুকুৰাই পোৱালি উঠায় আৰু কুকুৰাই যেতিয়া পোৱালি একৈছ একৈছ দিনত উঠায় কিন্তু আজিকালি কেতিয়াবা ওঠৰ দিনতো কুকুৰাই পোৱালি উলিয়ায় কিন্তু টাইমটো থাকে একৈছ দিন কিন্তু হাঁহ আৰু কুকুৰাৰ যদি আমি প্ৰক্ৰিয়াটোৰ কথা সুধিছে কিন্তু ইয়াত কোনো সঁজুলি দৰকাৰ নহয় সঁজুলি লাগিলে অকল টুকুৰিয়ে সঁজুলি প্ৰয়োজন নহয় বুলি ক'ব নাযাওঁ কিয়নো সঁজুলি হ'লেটো এটা বাঁহৰ টুকুৰি আমাক লাগিবই বাঁহৰ টুকুৰি এটা নিদিলে কণীখিনিকতো ভালকৈ আমি সজাই বহাব লাগিব আৰু হাৱা পালে কণী পোৱালি নুফুটাই গতিকে তাক ধুনীয়াকৈ অলপ ভাল ঠাইত থ'ব লাগিব য'ত পানী নপৰে হা পানী পৰিলেওতো কণীখিনি বেয়া হ'ব কুকুৰাজনী বেমাৰ হ'ব সেইকাৰণে ধুনীয়া ঠাইত আমি টুকুৰিটো থৈ তাৰপাছতে আমি সেই কণী কুকুৰাজনী বহাই তাৰপৰা উমনি দিয়াওঁ আৰু তাত তেনেকৈ আৰু বেলেগ সঁজুলি কোনো প্ৰয়োজন নাই